হেল্ল' কানো

অঁ ভাত পানী খালী নে কি

ৰহচোন শুন আকৌ এই মই কথা এটা ভাবিছিলোঁ এই আজিকালি পৰিৱেশত বায়ু প্ৰদূষণটো বেছিকে হৈছে ন

অঁ তাতে গুৱাহাটীখন ৱৰ্ল্ডৰ ভাগত দুই নম্বৰ নে তিনি নম্বৰত আহিছে পলিউশ্যনত চাৰিশ কিমান অঁ তাকেহে কিবা বেটেৰী আজিকালিতো টাটায়ে নতুন ইলেক্ট্ৰিক গাড়ী যান বাহন ওলীয়া

এতিয়া হেৰি ইলেক্ট্ৰিক কিবা এখনকৈ ল'বি নহ'লে ইস্কুটি কিবা ঠিক আছে দে